যিহেতু কামৰূপ মহানগৰৰ মই যোনটো এলেকাত থাকো সেইখিনি গণেশগুৰি নয়নপুৰ আৰু এইখিনি মেইন চেন্টাৰ পইন্ট বুলি জনা হয় মেইন চেন্টাৰ পইন্ট যিহেতু ইয়াত বিভিন্ন কলা বিভিন্ন সংস্কৃতিৰ বিভিন্ন ধৰ্মৰ মানুহ ইয়াত চব একেলগে জীৱন যাপন কৰি আছে বহুতো বহুত প্ৰায় ঊন্নৈছশ ষাঠি সত্তৰ চনৰ পৰা ইয়াত আছে আৰু যিহেতু মই মোৰ জন্ম গুৱাহাটীতে মই জন্মৰ পৰাই ইয়াতে আছোঁ গণেশগুৰি নয়নপুৰত ইয়াত মই সৰুৰ পৰাই দেখিছো চব ধৰ্মৰ মানুহে একেলগে একে জেগাতে ধৰক গোটেইখিনি মানুহ থাকে ইয়াত ইয়াত আপুনি নামঘৰো পাব ইয়াত দুৰ্গা পূজা দুৰ্গা মন্দিৰো পাব আৰু ওচৰত আপোনাৰ মছজিদো আছে মছজিদো আছে অলপ ওলাই গ'লে আমাৰ খ্ৰীষ্টান ধৰ্ম চাৰ্ছ চাৰ্ছো পোৱা যায় মানুহবিলাকে যোনে যি ধৰ্ম ফ'ল' কৰে সেইটো সিহঁতে তাত যায় কিন্তু যিহেতু মই মোৰ ধৰ্মটো সৰুৰ পৰাই মই মোৰ মা দেউতাক যি দেখিছো যি সৰুৰ পৰাই সৰুৰ পৰাই যিটো মানে ডাঙৰ দীঘল হৈছো মা দেউতাক দেখি সৰুৰ পৰা মই সেইখিনি অলপ ক'ব বিচাৰিছো এইটো ধৰ্ম বুলি নকওঁ ডেইলি ডেইলিৰ ডিচিপ্লিন বুলি মই ধৰোঁ ৰাতিপুৱা গা পা ধুই উঠি স্কুল সৰু থাকোতে স্কুলত যোৱালৈকে এতিয়া নামঘৰত সোমাই অলপ মানে মাৰ মুখৰ পৰা যিখিনি মোৰ মনত আছে আমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ এটা দুটা ঘোষা সেইখিনি গাই স্কুলত যোৱাৰ আগে হওক বা বাহিৰত যিকোনো কামত যোৱাৰ আগত হওক সেইখিনি গাই মই ওলাই যাওঁ আৰু গধূলি থাকিলে গধূলি নামঘৰত সোমোৱা যায় ঘৰতে নামঘৰ আছে বা কেতিয়াবা আমাৰ যোনখিনি নয়নপুৰ এৰিয়াৰ ৰাজহুৱা নামঘৰ আছে ৰাজহুৱা নামঘৰত যাওঁ কিন্তু ডাঙৰ কিবা অনুষ্ঠান থাকিলে আৰু মন্দিৰ থাকে পূজা হ'লে মন্দিৰতো যাওঁ আৰু যিহেতু শংকৰ সংঘৰ মোৰ মা দেউতাৰ বেকগ্ৰাউণ্ডটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফ'ল' কৰে ত' আমাৰ ঘৰত বিশেষ পূজা পাঠ নহয় কিন্তু কীৰ্তন পাঠ প্ৰসংগ এইবোৰ খুব সঘনে হৈ থাকে আৰু মই এইবিলাকেই বেছি মানে কীৰ্তন পুথি বা নামঘোষাৰ এটা দুটা ঘোষা মই জানো সেইটো ক'ব বিচাৰিছো শ্ৰীমন্ত মন্ত শংকৰ হৰি ভকতৰ জানাযেন কল্পতৰো তাহান্ত বিনায়ী নাই নাই নাই আমাৰ পৰম গুৰু আৰু মিনিংটো